হয় নেচাৰচ বাটা ষ্ট'ৰ নেকি আচ্ছা আপ্নি গ্ৰচাৰি হোলচেল কৰে ন আচ্ছা মোৰ এখন হা হা মই আপ্নাৰ নলবাৰীৰ পৰা কৈ আছিলোঁ এই মই এখন নতুনকে দোকান আৰম্ভ কৰিব বিচাৰিছিলোঁ হে মানে এজন এই দোকানীয়ে ক'লে আপোনাৰ নামটো আপোনাৰ দোকানৰ নাম্বাৰটো দিলে সেইকাৰণে বোলো একো আইডিয়া নোলোৱাকে কামবিলাক কৰিব নোৱাৰিটো মোক ক'লে কি যে আপুনি যেতিয়া আনে তেতিয়া মই মই য'ৰ পৰা মাল আনো আনিব পাৰি মই মই যেনেকে আনো আপ্নাকো তেনেকই দিব বুজিছে নে নাই তে বস্তুবিলাক জানিবলৈ নামবিলাক কৰিব পাৰিলে অলপ ভাল লাগে দিয়কচোন

আচ্ছা আপ্নাৰ হেৰি চাউল মিঠাতেল দালি এনেই এখন সাধাৰণ দোকানৰ আপ্নাৰ সাধাৰণ এনে নৰ্মেল যিখিনি গ্ৰচাৰি লাগে প্ৰথমতে তাতে দুই এটা সামগ্ৰী আপোনাৰ তাতে না নাপাবও পাৰোঁ কিছুমান সামগ্ৰী সৰহ সংখ্যক যদি গোটেইখিনি পাম নহয় গোটেইখিনি পালে অলপ সুবিধা হয় কি দৌৰা দৌৰিটো হেৰি হয় বা দামটোৰ কথাটো আপ্নাৰ লৰাই পিছত আপ্নাৰ লগত কথা প্ৰথম পাতিব পেলাই বা কেতিয়াবা মই নাহাকৈয়ো মই আপ্নাক পইচাটো দিলেও আপ্নি মালটো দিলে সেনেকুৱা এটা চিনাকি ভিতৰত হ'লে ভাল হয় হয় নে নহয় আচ্ছা মানে কেতিয়াবা মই নাথাকিলেও মই গাড়ীখনে পঠাই দিলো আপ্নাৰ বস্তুটো আনাৰ কাৰনে বুইছে আপ্নাক লিষ্টখন দিলে সেই লিষ্ট মতে আপ্নি মালখিনি পঠাই দিব পাৰিব নিশ্চয় নহয় আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে তেতিয়াহ'লে দিয়ক হ'ব দিয়ক অঁ অঁ অঁ অঁ